মোৰ প্ৰিয় প্ৰযুক্তি সম্পৰ্কীয় ইউটিউব চেনেলটো হৈছে মিষ্টাৰ হুছ দ্য বছ সেই চেনেলটোৰ গৰাকীজনৰ নাম হৈছে অৰুণ মেইনী তেখেতৰ অনলাইন উপ উপনামটো হৈছে মিষ্টাৰ হুছ দ্য বছ তেখেত ইংলেণ্ডৰ এজন জনপ্ৰিয় ইউটিউবাৰ আৰু টেক ৰিভিউৱাৰ হয় তেখেতে প্ৰযুক্তিৰ বিভিন্ন সামগ্ৰী মোবাইল ফোন লেপটপ আদিৰ বিষয়ে গভীৰ ৰিভিউ আনবক্সিং আৰু তুলনা কৰাৰ ভিডিঅ'বোৰ আপলোড কৰে তেখেতৰ চেনেলে স্পষ্ট তথ্য সমৃদ্ধি আৰু আকৰ্ষণীয় কমেণ্টৰ বাবে লাখ লাখ ছাবস্ক্রাইবাৰ অৰ্জন কৰিছে তেওঁ টেক ৰিভিউত এক নিৰপেক্ষ দৃষ্টিভংগী অৱলম্বন কৰে কোনো এটা প্ৰযুক্তি বস্তুৰ শক্তি আৰু দুৰ্বলতা দুয়োটাই তেখেতে ভালদৰে ব্যাখ্যা কৰে তেখেতৰ ভিডিঅ'বোৰ চায়ে বহুত মানে প্ৰ প্ৰযুক্তিৰ কথা জানিব পাৰিছে ৰিভিউৰ উপৰিও মিষ্টাৰ হুছ দ্য বছে অৰ্থাৎ অৰুণ মেইনীয়ে প্ৰযুক্তি সম্পৰ্কীয় বিভিন্ন খবৰ পৃথিৱীখনত প্ৰযুক্তি সম্পৰ্কীয় কি কি বস্তু চলি আছে সেইবিলাকৰ খবৰ তেখেতে ইউটিউব চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰে তেখেতে সহজে বুজাব পৰা শৈলী আৰু বিস্তৃত বৰ্ণনাই তেখেতক ইউটিউবত শীৰ্ষ টেক ইনফ্লুৱেঞ্চাৰ হিচাপে প্ৰৰিগণিত কৰিছে